হয় এটা বক্তৃতা অনুষ্ঠানত আহিছিলোঁ মানে মই ইয়াতে মোৰ বিষয়তো পৰিছে গুৱাহাটী মহানগৰীখনৰ ওপৰত আৰু গুৱাহাটী মহানগৰীখন বৰ্তমান যুগত নহয় পুৰণি যুগত কেনেকুৱা আছিলে মানে আজিৰ যুগত নহয় মানে ধৰক বিছ পঁচিছ বছৰ যদি পিছুৱাই যাওঁ তেতিয়া সেইটো সময়ত গুৱাহাটীখন কেনেকুৱা আছিলে

মই ভাড়া মানে চিটি বাছ চলিছিলেনে নাই চিটি বাছৰ ভাড়াবোৰ কেনেকুৱা আছিলে মাটিৰ দাম কিমান আছিলে মানুহ কেনেকুৱা আছিলে

আচ্ছা কি কয় বাপৰে

মানে হয় মানে মানে মানে ধৰক তেতিয়া যাতায়তৰ কাৰণে চিটি বাছ আৰু ৰিক্সাই আছিল অট' আছিল অট' অট' ভাড়াবোৰ কি কেনেকুৱা আছিলে খুড়া

হয় হয় গম পাইছো আপোনালোক হলত গৈছিলে বাপৰে সাংঘাটিক

বুজিছোঁ মানে লাইক তেতিয়া তেতিয়া হয় তেতিয়া মানে হয় তেতিয়া মানে সেইটো সময়ত গুৱাহাটীত মানে বিৰাতে কম খৰচত মানে চলিব পৰা এটা মানে সুবিধা আছিলে কেনেকুৱা আছিলে খুড়া

বুজি পালোঁ বুজি পালোঁ বুজি পালোঁ আৰু নহয় খুড়া হয় হয় আৰু খুড়া আৰু এটা হয় আৰু এটা কথা সুধো সেইটো সময়ত ঠিক আছে আপুনি আপুনি চা চৰকাৰী চাকৰিয়াল আছিলে আপোনাৰ তিনিশ চল্লিছ টকা আছিলে বা তিনিশ সত্তৰ টকা হ'ল ঠিক আছে সেইটো সময়ত মানে গুৱাহাটীত মানে ব্যক্তিগত অনুষ্ঠানৰ এনেকুৱা চাকৰি আছিলনে বা ধৰক মানে মই এই এটা সুধিব খুজিছোঁ যে চৰ চৰকাৰী চাকৰিত আছে ঠিক আছে কিন্তু তাৰ বাহিৰে ধৰক যোনসকলে ব্যৱসায় কৰিছিলে বা যোনসকল ধৰক ব্যক্তিগত অনুষ্ঠানত চাকৰি কৰিছিলে সেইসকলৰ সেইসকলৰ দৰমহা বা মানে ইনকাম মানে কিমান আছিলে মানে কিমানমান ধৰক

হয় আৰু আৰু ব্যৱসায় মানে ব্যৱসায় ব্যৱসায় জড়িত ধৰক ব্যৱসায় যোনখন যোনসকলে কৰিছিলে সেইসকলে সেইটো সময়ত ভালকৈ চলিব পাৰিছিলনে নে আপোনাৰ আপোনাৰ আপুনি কি কয়

মানে মানে যি যিসকলে ধৰক চৰকাৰী চাকৰি কৰিছিলে ধুনীয়াকৈ শান্তিমতে কৰিছিল যোনে ব্যৱসায় কৰিছিলে তেওঁলোকে ধুনীয়াকৈ নিয়াৰিকৈ ব্যৱসায় কৰিছিলে অ' নিয়াৰিকৈ ধুনীয়াকৈ ব্যৱসায় কৰিছিলে আৰু যোনসকলে ধৰক চৰ বেচৰকাৰী হওক বা ব্যক্তিগত প্ৰতিষ্ঠানত কিবা প্ৰফেচনেল ডক্তৰ হওক কিবা হওক সকলোৱে নিয়াৰিকৈ নিজৰ কামখিনি কৰিছিলে আপুনি সেইটো ক'ব খুজিছে নে

বুজি পালোঁ

এতিয়াটো হয় হয় এতিয়াটো বেলেগ হৈ গ'ল তেতিয়া তেতিয়া ধৰক অলপমান ধৰক যিখিনি আছিলে আমাৰ মানুহখিনিৰ কাৰণে আমাৰ গুৱাহাটীত বসবাস কৰা মানুহখিনিৰ কাৰণে যথেষ্ট আছিলে হয় নহয় আপুনি সেইটোৱে ক'ব খুজিছে

হয় ভাড়াতীয়াত আছিলে হয় ইয়াতে মানে মানে চমুকৈ ক'ব গ'লে ধৰক গুৱাহাটীত যিখিনি আছিলে মোৰ মোৰ যিহেতু এইটো মানে এটা মানে চমুকৈ বক্তৃতা অনুষ্ঠানটো দিবলৈ গৈ আছোঁ মানে চমুকৈ ক'বলৈ গ'লে গুৱাহাটীত সেইটো সময়ত এটা সুখৰ আৰু শান্তিময় এটা জীৱন আছিলে মানুহ ইমান নাছিলে যদি মানুহ যোনখিনি আছিলে ধুনীয়াকৈ শান্তি হিচাপে শান্তিময় হিচাপে আছিলে যোনে যি নকৰক কামেই তাৰমানে যি কৰ্মই নকৰক সেই কৰ্মত নিজকে নিয়োজিত ৰাখি নিজকে শান্তিময় হিচাপে আছিলে তাৰ লগতে গুৱাহাটীত সেইটো সময়ত ধৰক যাতায়তৰ ব্যৱস্থাও ঠিকে আছিলে চি চিটি বাছ ধৰক আছিলে অট' আছিলে আপুনি কোৱামতে হয় নহয় তাৰ লগতে আপোনাৰ ধৰক মানে এন্টাৰটেইনমেণ্ট মানে আমাৰ মনোৰঞ্জন বি বিষয়ত আপুনি এতিয়া টিভি নাছিলেও আমাৰ চিনেমা হল আছিলে গুৱাহাটীত ত' মানুহখিনি যথেষ্টখিনি ভালকৈ আছিলে মানে হয় নহয় ত' খুড়া মই এইখিনি এইখিনি এইখিনি ধৰক মই

অ' ঠিক আছে খুড়া খুড়া তেতিয়া যে এজন যে ফেমাছ গ'ল কিপাৰ আছিলে অসমৰ দলৰ মানে অসমৰ দলৰ আপোনাৰ বিদ্যুত পৰিষদৰ আছিল নেকি ম'ষ্ট প'বল্লি কি নাম আছিল তেখেতৰ

তেখেত তেখেত গ'ল কিপাৰ নাছিল জানো তেখেত হয় আৰু আৰু আৰু এজন যে গ'ল কিপাৰ আছিলে বহুত মানে মানে সাংঘাতিক গ'ল কিপিং কৰিছিলে অসমৰ হৈ পেলায় হয় হয় ভোগেশ্ৱৰ ভোগেশ্ৱৰ এনেকুৱা আছিল নি ভোগেশ্ৱৰ ফুকন এনেকুৱা আছিল নেকি

ঠিক আছে ঠিক আছে বুজি বুজি বুজি পাইছোঁ খুড়া এতিয়া মই বক্তৃতা অনুষ্ঠান দিবলৈ সময় হৈ আহিছে সময়ৰ নাটনি হৈছে খুড়া মই আপোনাৰখিনি আপোনাৰ ধুনীয়াকৈ মোক বহুতখিনি জ্ঞান পালোঁ গুৱাহাটীৰ বিষয়ে গুৱাহাটী আগৰ মানে মানে আপোনাৰ জীৱন কেনেকৈ নিবাস কৰিছিলে এইখিনি মই গোটেইখিনিয়ে ক'ব পাৰিম আপোনালৈ বহুত বহুত ধন্যবাদ খুড়া মই এতিয়া বক্তৃতা অনুষ্ঠান দিবলৈ যাওঁ হয় ধন্যবাদ খুড়া বহুত ভাল লাগিলে হয় হয়